হয় আমাৰ অঞ্চলত আৰু কিতাপ পঢ়া মানুহ আছে আৰু আমাৰ সকলোৱে কিতাপ পঢ়ি ভাল পায় আমাৰ অঞ্চলত এটা পুথিভঁৰালো আছে সেই পুথিভঁৰালৰ পৰা আমি কিতাপ সংগ্ৰহ কৰি ঘৰত পঢ়োঁ পঢ়ি আমি তাৰ পৰা জ্ঞান লাভ কৰোঁ আৰু আজৰি সময় পালে আমি গোটেইকেইগৰাকী মানুহ কেইজনীমান মানুহ গোট খাই আমি সেই কিতাপৰ আলোচনা কৰোঁ কোনোবাই গল্প পঢ়িলে গল্পৰ কথা কয় কোনোবাই সাধু পঢ়িলে সাধু কথা কয় আমি তেনেকৈ মানে সাধু কথা গল্পৰ কথা শুনি আজৰি পৰত আমি ভাল পাওঁ শুনি আৰু জ্ঞানো লাভ কৰোঁ আমি আৰু কিতাপৰ পৰা আমি বহুত জ্ঞান লাভো কৰিছোঁ তেনেদৰেই আমি কিতাপ পঢ়ি সেইবোৰকে আলোচনা কৰোঁ যিবোৰৰ পৰা আমাৰ লাভ হয় মানে আমাৰ মনবোৰো ভাল লাগে সেয়াই